হয় মই মোৰ বান্ধৱীক বাগিছা পাতিবলেৈ সহায় কৰিছোঁ তেওঁক কেনেদৰে ফুল ৰুব লাগে কেনেদৰে ফুলৰ গুটি সংগ্ৰহ কৰিব লাগে আৰু কেনেদৰে প্ৰতিপালন কৰিব লাগে সেই বিষয়ে তেওঁক মই কৈছোঁ আৰু আনহাতে মই তেওঁক মোৰ ফুলৰ বাগিছাৰ পৰা ফুলৰ পুলি দিও সহায় কৰিছোঁ আৰু তেওঁ আগ্ৰহীও হৈছে ধুনীয়াকৈ এখন ফুলৰ বাগিছা গঢ়ি তুলিছে আনহাতে মই আকৌ স্কুল বিদ্যালয়তো এখন সুন্দৰ ফুলৰ বাগিছা পাতিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত তেওঁলোকক ফুল কেনেদৰে প্ৰতিপালন কৰিব লাগে নতুন নতুন ফুলৰ পুলি কেনেদৰে সংগ্ৰহ কৰি আনিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকল বহুত আগ্ৰহী হৈছে তেওঁলোকে বহুত উৎসাহ আৰু উদ্যমেৰে বিভিন্ন মানে নিজৰ ঘৰৰ পৰাই কাষৰ ঘৰৰ পৰাই হওক বা নাৰ্ছাৰীত দেখিছে যদি দেউতাকহঁতৰ সহযোগত মাকহঁতৰ সহযোগত ফুলৰ পুলি আনিছে আনি বিদ্যালয়ত এখন সুন্দৰকৈ ফুলৰ বাগিছা আমি সকলোৱে গঢ়ি তুলিছোঁ